বিশ্বনাথ জিলাখনত জলবায়ু ঠিকেই আছে ঋতু ছয় প্ৰকাৰৰ আছে এই ঋতু ছয় প্ৰকাৰৰ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত গ্ৰীষ্ম বৰ্ষাত গৰম হয় আৰু শীতকালত ই ঠাণ্ডা পৰে আৰু বৰ্ষা ঋতুত হেৰি হয় গোটেই মানে বৰষুণ বৰষুণ মানে পুখুৰীতো পৰে ভৰ্তি হৈ যায় নদী আছে বুৰৈ ঘাট নদী আমাৰ ওচৰতে আছে সেইখিনিও পূৰা পানী ভৰ্তি হয় আৰু ওচৰে ওচৰে পাজৰে মানে পানী চানী মানে পুখুৰীয়ে নদীয়ে মানে ভৰ্তি হৈ থাকে আৰু